হেল্ল' বাইদেউ

হেল্ল' বাইদেউ অঁ এই মই লখিমপুৰ নৰাগাঁৱৰ পৰা কৈছিলোঁ এই আমাৰ মানে গাঁৱৰ ৰাস্তাটো বৰ বেয়া হৈছে বোকা পানীত মানে বাৰিষা মানে ল'ৰা ছোৱালীৰ স্কুল চিস্কুল যাবলৈও অসুবিধা হয় বহুত বোকা মানে গাড়ী মটৰো আহিব নোৱাৰে তাৰ পৰা এইটো বিষয়লৈ বিধায়কৰ ওচৰটো কেইবাবাৰো আমি গৈছোঁ দৰ্খাস্ত দিছোঁ কিন্তু তেওঁলোকে কাণসাৰ দিয়া নাই মানে এইটো কথা তাৰ পৰা মানে হেৰি তাকে আপুনি হেৰি কিবা এটা কৰি যদি নিউজ এটা বনাই দিব পাৰিলেহেতেন তেতিয়া আমাৰ কৰি দিলেহেতেন ভাবিছোঁ সেইকাৰণে বোলো আপোনালোকক মাতিম বুলি মানে চেনেলটো মাতিম বুলি ভাবি আপোনালে ফোন কৰিছিলোঁ আহিব পাৰিব নেকি বাৰু

অঁ অঁ হয়তো অঁ

হেল্ল' শুনিছেনে অঁ শুনিছেনে অঁ কালে মই এঘাৰমান বজাত গোটাই থম আপুনি আহিব পাৰিব নহয় অঁ ঠিক আছে হ'ব দিয়ক ধন্যবাদ